মই বিহ ল'ৰাৰ প্ৰায় আঠটা দচটাৰ কাৰণে আহাৰ ৰান্ধিছোঁ মানে অকণমান সকামৰ কাৰণে ল'ৰাবোৰক মানে আগবঢ়াই দিবলৈ কৈছিলে ল'ৰা আঠটা নটাৰ কাৰণে মই ৰান্ধনিশালত মই অকলেই খানা বনাইছোঁ সেয়া হৈছিলে অকণমান সকামৰ কাৰণে আগবঢ়াই দিছিলে সেইকণ কৰিলে আপোনাৰ ভাল হ'ব সেইকাৰণে মই নিজে অকলে যোগাৰ কৰি এই খানাটো বনাই ল'ৰা ছোৱালীক খুৱাইছিলোঁ সেয়া আছিল হেৰি বনাইছিলোঁ কলপচলা আৰু মাছৰ আঞ্জা ৰঙালাও আলু ভাজি বনাই সেইদৰে ল'ৰা ছোৱালীক আঠটা দচটামানেই হ'ব বনাই খুৱাইছিলোঁ তেওঁলোকে কৈছে পচলা বৰ ধুনীয়া হৈছে তেতিয়া আকৌ কৈছে ৰঙালাও ভাজিটোও ভাল হৈছে দাইল বনাইছিলোঁ দাইল সকলোতে ৰন্ধা বঢ়া ঠিক আছে বোলে নিমখ হালধি তেলৰ পৰিমাণ পানীৰ পৰিমাণ এইবোৰ তেওঁলোকে কৈছে খুৰীদেউ বা বাইদেউ এনেকৈ সকলোৱে কৈছে ৰন্ধাটো কোনে ৰান্ধিছিলে কি কথা ময়ে ৰান্ধি তেওঁলোকক খুৱাইছিলোঁ মানে আনকালেও বনাওঁ বনালেও মানে সেই সকামখনিত মই ল'ৰা ছোৱালীক বনাই ল'ৰাবোৰক তেতিয়া কৈছে ভাল হৈছে ৰন্ধাটো বৰ মজা হৈছে পচলা কলপচলা মিহিকৈ কুটি তাত আলু আদা নহৰু পিঁয়াজ আৰু দাইল দিব লাগে অলপ মাছৰ মাথা ডাঙৰ মাছৰ মাথা দি বস্তুটো ভালকৈ তেলত মজাই বস্তুটোত পিঁয়াজ হালধি নিমখ পচলা মাজ মজাই মজাই মজাই মজাই তাত দাইল দিব লাগে দাইলৰ মাছৰ মাথা ফ্ৰাই কৰি থোৱাৰ পাছত তাত মাছৰ মাথাও দিব লাগে ভালকৈ আটাইখিনি আদা নহৰু সমানে তেল মছলা দি তেজপাত চেচপাত সকলো মজাই মজাই মজাই মজাই মজাই মজাই মজাই তাৰপাছত মাছৰ মাথাখিনি দিব লাগে এই গাপ দিব লাগে উতলা গৰমপানী অকণমান সমপৰিমাণৰ দি পিনি বস্তুটো ঢাকন কভাৰ দিব লাগে কভাৰ দি মাজে মাজে লৰাই থাকিব লাগে লৰাই থাকিলে বস্তুটো ইলুটি সিলুটি কৰি কৰি কৰি কৰি মাছৰ মাথাৰ তেল আৰু এনেকৈ মা মছলা তেজপাত আদা নহৰু সকলো পেষ্টটো সমানে তল ওপৰ কৰি ধুনীয়াকৈ অকলে পচলা ভাতেৰেই ভাত খাব পাৰি আৰু দাইলটো এনেকৈ দাইলটো বইল কৰাৰ পাছত পিঁয়াজ আৰু তেজপাত শুকান জলকীয়া দিব লাগে দাইলটো তেতিয়া অলপমান সমপৰিমাণৰ মানুহ ওৱেট চাই উতলা পানী দিব লাগে তেলত সেই কৰি পিনি নিমখ হালধি সেইটো জোখত আন্দাজমতে বনাই কভাৰ দি থ'ব লাগে তাৰপিছতে প্ৰায়ে মানুহে ভাজিটো পানী বৰকৈ নিদিয়ে বাৰু ৰঙালাও আলু তেনেকৈ পিঁয়াজ আদা নহৰু দি কেৰাহিখনত ভাজি তাৰপিছত সেইটো সমপৰিমাণৰ পানী ছটিয়াই ছটিয়াই গাপ দি লুটিয়া লুটি মানে হেৰি কৰি লুটি বাগৰ কৰি বস্তুটো মজাই মজাই সেইটো সমপৰিমাণৰ ডাঠকৈ বনাব লাগে ভাজিটো